বৰপেটা জিলাত কিছুমান স্থানীয় পৰিবহন আছে লোকেল বাছ ৰিক্সা অটোৰিক্সা ই ৰিক্সা ৰিক্সা আগৰ পৰাই চলি আছিল ৰিক্সাত যাই মানে সোনকালে পাওঁ মানে ওচৰ চুবুৰীত মানে ক'ৰবাত গ'লে তাত সেই ৰিক্সাই যাওঁ আৰু অটোৰিক্সাত অলপমান দূৰ হ'লে যাওঁ আৰু ই ৰিক্সা ই ৰিস্কাটো দূৰতো যাব পাৰোঁ ওচৰতো যাব পাৰোঁ বৰ্তমান অসমত বহুত ই ৰিক্সা চলি আছে বহুত প্ৰায় মানে প্ৰায় ই ৰিক্সা আমাৰ অসমত আছে অসমত মানে ই ৰিক্সা বহুত আছে তাতে মানে সোনকালে যাই পাওঁ অলপ দূৰ হ'লেও সোনকালে যাই পাওঁ আৰু ওচৰতো যাই পাওঁ আৰু ভালো লাগে যাই কিন্তু বাছত আৰু অলপ অটোত অলপ মানে প্ৰব্লেম হয় বাছত লাহে লাহে যায় আৰু আৰু ৰি আৰু অটোত অটোতো যাই পায় কিন্তু অটোত গৈ মানে সবতকৈ ভাল লাগে ই ৰিক্সাত ই ৰিক্সাত সোনকালে যাই পাওঁ আগতে ৰিক্সা আছিলে এতিয়া ৰিক্সা নাই এতিয়া কম নায়েই প্ৰায় ৰিক্সা নায়েই এতিয়া অকল ই ৰিক্সাই আছে ই ৰিক্সাটো আৰু ৰিক্সাটো বেলেগ ৰিক্সাটো হ'ল মানে চাইকেলৰ এটা আছে আৰু ই ৰিক্সাটো হ'ল মানে গাড়ীৰ দৰে মানে গাড়ীৰ দৰে অটোৰ দৰে মানে সেনেকৈ যাই থাকিব লাগে চলাই থাকিব লাগে আৰু ৰিস্কাটো হ'ল চাইকেল মাৰি পেডেল মাৰি মাৰি যে আছিলে ইয়াতো চলাই ভাল লাগিছিলে সোনকালে পাইছিলোঁ ওচৰত ক'ৰবাত গ'লে মানে ধৰি লোৱা মানে বৰপেটা আৰু বৰপেটাৰ অলপ মানে মোৰ ঘৰত আহি কিনি তাতে যাই মানে সোনকালে মানে পায় আৰু কিন্তু এতিয়া মানে সেইটো নাই নাই মানে নায়েই চাগে খুব প্ৰায় টুৱেণ্টি পাৰ্চেণ্ট মানহে আছে চাগে নে নাই মানে আমাৰ ইয়াত নাই বেলেগত থাকিব পাৰে আৰু ই ৰিক্সাটো বহুতো আছে ই ৰিক্সাটো আৰু এটা নাম কয় পিলপিলি পিলপিলিটো বহুত মানে বহুত প্ৰায় আছে তাত বহুত মানে এগালমান আছে পিলপিলিটো সবতে আৰু বহুত মানুহে যায় তাত সোনকালে যাই পায় বা দূৰ হ'লে ভাৰা কৰি নিয়ে সোনকালে যাবও পাৰি বা কিবা প্ৰব্লেম হ'লে বস্তু বাহানি সব নিব পাৰে তেনেকুৱা আৰু বাছতো হ'লেও মোৰ বাছত ইমান ভাল নালাগে যাই কাৰণ তাত সেনে ক'ৰবাত ইমাৰ্জেঞ্চি কাম হ'লে বাছত যাব নোৱাৰি লাহে লাহে ঘেট্লাই ঘেট্লাইকৈ এনেকৈ যায় মানে মানুহ ৰখিব লাগে ন সেইকাৰণে সবত কৰি বেষ্ট হয় অটো আৰু ই ৰিক্সাত ভাল হয় তাৰে চবতে যাবও পাৰে ভাৰা কৰিও নিব পাৰে সেইকাৰণে মোৰ সবতকৰি ভাল লাগে মোৰ ই ৰিক্সাতে বেছি ভাল লাগে আৰু বেছিভাগ মানুহে ভাল পায় ই ৰিক্সাতে বেছি ভাল পায় আমাৰ ইয়াৰ জিলাৰ মানুহৰ মানে অসমৰ বেছি সবে ভাল পায়